আপুনি ভাল কৰিবলৈ হ'লে একেবাৰে প্ৰথম কথা আমি চিন্তা খুব কম কৰিব লাগিব কম চিন্তা কৰিব লাগিব চিন্তা কৰিব লাগিব শুৱাৰ সময়ত নহয় শুৱাৰ সময়ত যদি চিন্তা কৰা যায় তেতিয়াহ'লে কি হয় আমাৰ মগুজুৱে বিভিন্ন ধৰণৰ ক্ৰীড়া আৰম্ভ কৰে আৰু সেই ক্ৰীড়াবিলাক যেতিয়া কৰি থাকিব তেতিয়া আমাৰ টোপনি নাহিব সেইকাৰণে শুৱাৰ সময়ত সদায় চিন্তাৰ পৰা দূৰত থাকিব লাগে আমি চিন্তা কৰিব নালাগে শুব লাগে শুবৰ কাৰণে চেষ্টা কৰিব লাগে তাৰোপৰি বিভিন্ন ধৰণৰ কাৰক হ'ব পাৰে যেনে আমাৰ খাদ্য কেনেকুৱা আমি কি খাদ্য খাইছোঁ যদি আমি ৰাগীয়াল বস্তু যদি সেৱন কৰিছোঁ মাদক দ্ৰব্য যদি সেৱন কৰিছোঁ তেতিয়া আমাৰ টোপনি ভাল নহয় আমাৰ শৰীৰটো আমি নিৰোগী কৰি ৰাখিব পাৰিব লাগিব যদি আমি আমাৰ শৰীৰটো যদি আমাৰ যদি বিভিন্ন ধৰণৰ বেমাৰ আজাৰে আগুৰি থাকে তেতিয়া আমাৰ টোপনি কম হ'ব শৰীৰত যদি বেমাৰ আজাৰ থাকে তেতিয়া কি হ'ব আমাৰ চিন্তা বেছি হ'ব আৰু চিন্তা বেছি হ'লে টোপনি কম হ'ব সেইকাৰণে আমি কি কৰিব লাগে শৰীৰটোক সদায় নিৰোগী কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে তাৰ উপৰিও আমি ব্যায়াম কৰিব পাৰোঁ আজিকালি খুবেই সহজ হৈছে ব্যায়াম শিকিবৰ কাৰণে আমাৰ ভাম্যভাস আছে ভাম্যভাসত আমি ভাম্য ভাসৰ পৰা আমি ব্যায়াম শিকিব পাৰোঁ দূৰদৰ্শন আছে দূৰদৰ্শনৰ পৰা আমি ব্যায়াম শিকিব পাৰোঁ যোগ গুৰু আছে যোগ গুৰুৰ পৰা আমি ব্যায়াম শিকিব পাৰোঁ ব্যায়ামবিলাক কৰিলে আমাৰ শৰীৰটো নিৰোগী হৈ থাকিব টোপনি ভাল হ'ব স্বাস্থ্য উন্নত হ'ব মন মগজু ঠিকেই থাকিব এইখিনি কাম কৰিলে সদ্যহতে আমাৰ ভাল যে টোপনি হ'ব সেইটো আমি ক'ব পাৰোঁ তাৰ উপৰিও আৰু এটা কথা আমাৰ যিটো শুৱাৰ সময় আমাৰ শুৱাৰ সময়তো আমি এটা নিৰ্দিষ্ট নিৰ্দিষ্ট এটা সময় আমি নিজেই নিৰ্ধাৰণ কৰি ল'ব লাগিব যে মই এইটো সময়তে সদায় শুম আৰু সেইটো সময়তে যেতিয়া আমি সদায় একেটা সময়তে যেতিয়া আমি শুবলৈ যাম তেতিয়া আমাৰ টোপনি নিশ্চয় আহিব আৰু শুৱাৰ সময়ত চিন্তাৰ পৰা আমি দূৰত থাকিব লাগিব এইখিনি কাম কৰিলে সদ্যহতে আমি সুন্দৰভাৱে নিদ্ৰাহীনতাৰ পৰা আমি মুক্ত পাব পাৰিম